হেৰি মই মানে এই যে পৰহি মানে মোৰ প্ৰডাক্ট এটা আহিলে নহয় ফেচ ক্ৰীম এটা ল'টছৰ ফ্লিপকাৰ্টতে দিছিলোঁ অ' ইমান ভাল জানেনে বহুত ভাল ৰিজাল্ট পাইছোঁ ঔ আগতেনো কেলৈ এইটো ব্যৱহাৰ নকৰিছিলোঁ জানো এইটো ঘঁহাৰ লগে লগে মোৰ গালত যিখিনি মানে গুটি গুটি আছিলে সেইখিনি প্ৰায় নাইকিয়া হৈছে চোৱা অঁ স্কিনটো লাইটনিং হৈছে দেখিছে নাই সঁচাকে এইটো বহুত ভাল প্ৰডাক্ট দেই আগতে যিমান দামী দামী দি বস্তুবোৰ কিনিলোঁ এতিয়া ল'টাচৰ এই প্ৰডাক্টটো যে আগতে কেলৈ কিনা নাছিলোঁ জানো লগৰ কেইজনীমানে কৈছিলে বাৰু এই প্ৰডাক্টটো বহুত ভাল বুলি সিহঁতি কোৱা কাৰণেই বাৰু এইটো মই চিলেক্ট কৰিছিলোঁ এই সিহঁতি সিহঁতক দেখিহে সিহঁতৰ যেতিয়া স্কিনটো দেখিলোঁ বা তহঁতৰ দেখোন ইমান ভাল হৈছে গাল চালবোৰ আগতকৈ গুটি চুটিবোৰ নাইকিয়া হ'ল ক'লা ক'লা দাগবোৰো নাইকিয়া হ'ল অঁ এতিয়া সিহঁতক দেখি পিনি সিহঁতি ক'লে যে এইটোৱেই ক্ৰীম ঘঁহিবি ঐ এইটো বহুত ভাল হয় তেতিয়া বোলে ক'ত পালি ক'ৰপৰা আনিলি তহঁতি বোলে এইটো ফ্লিপকাৰ্টতে অৰ্ডাৰ দিছিলোঁ অকণমান ফিফটি পাৰ্চেণ্ট ৰেহায়ো দিছে তাত তই এতিয়াই অৰ্ডাৰ কৰি দে অঁ এইটো অৰ্ডাৰ কৰি দিছিলোঁ বাৰু তেতিয়া আহিলে নহয় সেইদিনাখনতো সঁচাকৈতো বহুত ভাল প্ৰডাক্ট দেই চবেই ঘঁহিব পাৰে এইটো আপুনিও ঘঁহিব পাৰে একো বেয়া নহয় এইটো একদম হাণ্ড্ৰেড পাৰ্চেণ্ট ভাল বুলিয়ে ক'ম মই আৰু স্কিন লাইটিং বুলি কৈছে সঁচাকৈ এইটো স্কিন লাইটিং দেই মানুহ বগাও হৈছে এইটো ঘঁহি গুটিবোৰ নাইকিয়া হৈছে পাৰফেক্ট আৰু একেবাৰে সকলোকে মোক যেনেকৈ সিহঁতি ক'লে ময়ো এতিয়া বহুত মানুহক কম আৰু দেই এইটো প্ৰডাক্টটো ভাল বুলি দামটো চাই কামটো আৰু